অসমীয়া ভাষীসকলে বিশ্বায়নৰ প্ৰভাৱক নিশ্চিতভাৱে গ্ৰহণ কৰে একেদৰে ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশ্বায়নৰ কিছুমান সকাৰাত্মক আৰু নকাৰাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে সকাৰাত্মক প্ৰভাৱসমূহ হৈছে যে যোগাযোগৰ তথ্যৰ আদান প্ৰদানৰ বৃদ্ধি বিশ্বায়নৰ ফলত ইণ্টাৰনেট সামাজিক মাধ্যম আৰু মেছেজিং এপ্লিকেশ্যনৰো ব্যৱহাৰ আগবাঢ়িছে এইসকল মাধ্যমৰ যোগেদি অসমৰ পৰম্পৰাগত গান নৃত্য খাদ্য সংস্কৃতি আৰু জীৱনধাৰাৰ বিষয়ে বিশ্বজনীন ক্ষেত্ৰত জানিব পাৰিছে আৰু প্ৰচাৰ কৰিবও পাৰিছে সংস্কৃতি সংৰক্ষণ আৰু উন্নয়ন বিশ্বায়নৰ সৈতে আগবাঢ়ি যোৱা বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ মাধ্যমে অসমৰ লোক সংস্কৃতি ভাষা আৰু সাহিত্যিক সংৰক্ষণৰ এক প্ৰচেষ্টা চলিছে নকাৰাত্মক প্ৰভাৱ ভাষাগত আৰু সাংস্কৃতিক প্ৰভাৱ হ্ৰাস বিশ্বায়নৰ ফলত ইংৰাজী ভাষাৰ প্ৰভাৱ ব্যাপকভাৱে বৃদ্ধি পাইছে আৰু তাৰ ফলত অসমীয়া ভাষাৰ প্ৰতিও আগ্ৰহ কিছু পৰিমাণে হ্ৰাস পাইছে এই অভাৱ বিশেষকৈ যুৱ সমাজৰ মাজত অধিকভাৱে দেখিবলৈ পোৱা যায় অলংকিত সংস্কৃতিৰ সন্মুখীনতা অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ ওপৰত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে যাৰ ফলত অসমৰ কিছু বৈশিষ্ট্যমূলক সংস্কৃতি হেৰাই যাব পাৰে অসমীয়া ভাষীসকলে বিশ্বায়নৰ প্ৰভাৱক গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিচাৰ পূৰ্ণভাৱে আগবাঢ়িবলৈ মনস্থ কৰি আছে